অঁ বাইদেউ অংগনবাদী বাইদেউ কালি হেৰি চেণ্টাৰত আমি মিটিংখন পাতিব লাগিছিলে পাতৰ মানে স্বাস্থ্য বিষয়ে স্বাস্থ্যৰ বিষয়ে লৈ পিনে ক'বলৈ প্ৰেগনেঞ্চি আৰু জিৰ' টু ফাইভ ইয়েৰ্চৰ সেই আইৰন টেবলেটৰ লৈ পিনে এইবিলাক ক'ব লাগে আৰু পেলু টেবলেটৰ পেলু পেলু দৰৱৰ বিষয় লৈ পিনে ক'ব লাগিব আপুনি হেৰি কৰিব নি এৰেঞ্জমেণ্টটো কৰিব কালি তাতে দেই কেইটা বজাত মানে তেনেকুৱা মানুহখিনিতো এতিয়া ধৰ দছটাত এনেকুৱাত ওলাই আহে বেছি দেৰি নালাগে এঘণ্টামান সময়হে লাগিব গম পাইছেনে তাতে আপুনি হেৰি কৰি হেৰি কৰিব হেল্থৰ বিষয় লৈ পিনে ক'বলৈ কাৰণে হেৰি আপুনি পাৰিলে সেই ৱাৰ্ড মেম্বাৰক কথাষাৰ জনাই দিব আৰু পাৰিলে অঁ আৰু পাৰিলে অঁ জনাই দিব জনাই দিব তেওঁ ক'লেও ভাল হয় মানে অলপ স্বাস্থ্যৰ বিষয়লৈ ক'ব আৰু মই প্ৰেগনেঞ্চিবিলাকক আৰু জিৰ' টু ওৱান ইয়েৰ্চৰ আৰু জিৰ' টু ফাইভ ইয়েৰ্চলৈকে এইবিলাক মই সবকে খবৰ দিম মাকসকলক আপুনি খালি যাব খালি সোনকালে যাব খালি দেই অৱণী বাইদেউ অঁ জিৰ' টু ওৱান ইয়েৰ্ছ আৰু জিৰ' টু ফাইভ ইয়েৰ্ছলৈকে

অঁ যিখিনি আপোনালোকৰ অংগনবাদী আহি থাকে যিবিলাকে ধৰ এতিয়া জিৰ' টু ফাইভ ইয়েৰ্ছৰ অংগনবাদীত আহি থাকেতো আপোনালোক তেহেঁতক আইৰণ আইৰণনৰ ফলিক এছিড দিম আৰু হেৰি দিম কি বুলি কয় ভিটামিন এ চলিউশ্য়নৰ বিষয় লৈ পিনে ক'ম ভিটামিন ভিটামিন এ চলিউশ্য়ন দিম আৰু তেওঁলোকৰ আপুনি আকৌ সেই আপোনাৰ সপ্তাহত যিটো মানে ধৰক খাদ্য দিয়ে মাহত সেই খাদ্যৰ বিষয়লৈ আপুনি ক'ব আকৌ যে মাক অঁ অঁ যেনেকৈ কলডিল আমলখি কলডিল খাব লাগে আমলখি খাব লাগে শাক পাচলি খাব লাগে স্বাস্থ্যৰ কাৰণে এইবিলাক ক'ব লাগিব আৰু ধৰ আইৰণ টেবলেট খাব লাগিব নিমখটো কেঁচা নিমখ খাব নালাগে যদিও খ খাবলগীয়া হয় নিমখটো ভাজি পিনে খাব লাগিব এনেকুৱা এইবিলাক বিষয় লৈ পিনে ক'ব লাগিব আৰু বাৰু হৈছে থৈছোঁ তেতিয়ালৈ এতিয়া